চহৰৰ মানুহতকৈ গাঁৱৰ মানুহৰ আয়ুস বেছি হোৱা কাৰণ হৈছে চহৰৰ মানুহৰ হাৱা বতাবোৰ বেলেগ আৰু গাঁৱৰ মানুহৰো হাৱা বতাবোৰ বেলেগ আৰু চলন ফুৰনো তেনেদৰে বেলেগ বেলেগ পৃথক পৃথক বুলি ভাবোঁ চহৰৰ অঞ্চলৰ মানুহে বহুতো ফেচ সম্পূৰ্ণ ভাল সম্পূৰ্ণ পুষ্টিকৰণ খাদ্য নাপায় আৰু গাঁৱৰ পৰিৱেশত বহুতো সুস্থ স্বাস্থ্যৰ কাৰণে ভাল শাক পাচলিও খাবলৈ পাৰে আৰু তাত বেছিকৈ চহৰত হাৱা বতাহবোৰো বেলেগ আৰু গাঁৱৰ পৰিৱেশত আমাৰ যেনেকৈ ল'ৰা ছোৱালীয়ে ধূলি মাকতি খেলা ধূলা বোকা পানীৰ লগত সংস্পৰ্শ ৰাখি যেনেদৰে খেলি খেলা ধূলা কৰে আৰু খেলবোৰৰ ভিতৰত বহুতো আছে চহৰৰ অঞ্চলৰ মানুহে তেনেদৰে খেলা ধূলা কৰিব নাপায় আৰু অনবৰতে ফেন ফেন এ চি ভিতৰতে সোমাই থাকে আৰু গাঁও অঞ্চলৰ মানুহে বিচনী আৰু বতাহৰ বায়ুৰ লগত সংস্পৰ্শ ৰাখি চলিব জানে সেই তেওঁলোকৰ আয়ুসৰ বাবে বহুতে বেছি কাৰণ চহৰৰ মানুহে বিলাসিতা কৰাটো বিচাৰে আৰু গাঁৱৰ মানুহে ইমান বিলাসিতা কৰাটো নিবিচাৰে চহৰৰ মানুহতকৈ গাঁৱলীয়া মানুহৰ স্বাস্থ্যটো এইকাৰণেই বেছি ভাল চহৰৰ মানুহতকৈ গাঁৱৰ মানুহে বেছিকৈ দৌৰা জঁপিওৱা খেলা ধূলা পানীত সাঁতোৰা আৰু বোকা পানীৰ লগত লুতুৰি পুতুৰি হৈ ইত্যাদি ইত্যাদি কামবোৰ কৰে আৰু খেতিৰ ওপৰতো নিৰ্ভয় কৰে তেওঁলোকৰ সু স্বাস্থ্যৰ কাৰণে খাদ্য নিজেই প্ৰস্তুত কৰে কিন্তু চহৰৰ মানুহে সেই খাদ্য আমাৰ দৰব পাতি ঔষধৰ লগত জড়িত থকা শাক পাচলি আহৰণ কৰি তেওঁলোকে খাদ্য হিচাপে খায় তেওঁলোকে নিজে একো নকৰে এলেহুৱা মনেৰে যিদৰে বহি থাকে তেওঁলোকৰ কাৰণে বহুতে বেয়া আমাৰ গাঁৱলীয়া অঞ্চলৰ মানুহে বহুত কাম কৰে যেনেকৈ ধান খেতিৰপৰা বাম খেতি আৰু চাহ খেতি ইত্যাদি কামৰ লগত জড়িত ৰাখি গাঁৱলীয়া মানুহে এইবোৰ কৰিব ভাল পায় আৰু চহৰৰ মানুহে এনেকুৱা কাম নকৰে ঘৰতে বহি বহি অফিচ কাছাৰীত বহি তেনেদৰে ঘূৰি ফুৰে আৰু বহি থকা স্বাস্থ্যৰ কাৰণে অতিকৈ হানিকাৰক যেনেকৈ আমি মানুহে খোজ বা দৌৰিব পৰাকৈ থাকিলে তেজ চলাচল কৰি স্বাস্থ্যবোৰ বহুতে ভালে থাকে আৰু গাঁৱলীয়া অঞ্চলত মানুহে মাছ মাংস মুৰ্গী আদি বহুতো খাদ্য পুষ্টিকৰণ হিচাপে লয় চহৰত থকা মানুহে মাছ মাংস খাবৰ কাৰণে নিজে একো কৰিব নোৱাৰে আৰু ব্ৰইলাৰপৰা ধৰি খোৱা হয় বইলা অতিকৈ স্বাস্থ্যৰ কাৰণে হানিকাৰক আৰু গাঁৱলীয়া অঞ্চলত আমি লোকেল মুৰ্গী বা মাছ মাংস ইত্যাদি খায় আৰু খেলা ধূলাৰ ওপৰত গুৰুত্ব দিয়ে স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আৰু গাঁৱত আমাৰ বেছিভাগ ল'ৰা ছোৱালীয়ে বহুতো খেল জানে যেনেকৈ খুলুগুটি কাবাডী দৌৰ সাঁতোৰ জঁপিওৱা আৰু এইটো ইত্যাদি খেলবোৰ খেলে আৰু চহৰত তেনেদৰে খেলা নহয় চহৰৰ মানুহে বেছিকৈ গাড়ীয়েৰে চলাচল কৰে আমাৰ গাঁৱৰ অঞ্চলৰ মানুহে খোজকাঢ়িয়ে প্ৰায়ভাগ যোৱা হয় কাৰণ গ্ৰাম্য অঞ্চলৰ মানুহৰ কাৰণে গাড়ীটো অসম্ভৱ ৰাস্তা পদূলিও ভাল নহয় দেখি গাঁৱৰ অঞ্চলত গাড়ী তেনেদৰে চলা নহয় চহৰ অঞ্চলত গাড়ীবোৰ ৰাস্তাৰ পদূলি ভাল থকাৰ বাবে চহৰ অঞ্চলত গাড়ী মটৰবোৰ বেছি সুবিধাজনক হয় আৰু চহৰত গাড়ীৰ ওপৰতে ঘূৰি ঘূৰি মানুহে নিজৰ স্বাস্থ্যটো যত্ন নলয় চহৰৰ মানুহে খোজকাঢ়িবলৈ নিশিকেই গাঁৱৰ মানুহে প্ৰায়ে খোজকাঢ়ি চলাচল কৰে বাট কুৰি বাই বাই বাই বাই তেনেদৰে দিন কটাই আৰু তেনেদৰে মানুহৰ হাৱা পানীবোৰো পৃথক পৃথক চহৰ অঞ্চলৰ লগত বায়ুৰ প্ৰকল্পটো বেলেগ সেইকাৰণে গাঁৱৰ মানুহৰ বহুতো আয়ুস বেছি বুলি ভাবোঁ আমি আৰু এই আয়ুস চহৰৰ মানুহৰ লগত বহুতো পৃথক বুলি ভবা হয় ইয়াকে কৈ মই সামৰণি মাৰিছোঁ